ভ্ৰমণত যাওঁতে হোৱা এটা বিশেষ ঘটনা মই তেতিয়া স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী জীৱনত প্ৰথমবাৰ ৰেলেৰে যাত্ৰা কৰোঁ বুলি ভাবিলোঁ ৰেলেৰে গুৱাহাটীৰ পৰা গোলাঘাটলৈ আহিলোঁ গুৱাহাটীৰ পল্টন বজাৰ ষ্টেশ্যনত ট্ৰেইনত উঠাৰ অলপ সময়ৰ পাছতেই এগৰাকী বৃদ্ধা মহিলাৰ এটা বিকট চিয়ঞৰ শুনিবলৈ পাওঁ উভতি চাই দেখোঁ মহিলাগৰাকী ডিঙিত থকা সোণৰ চেইনডাল এজন চোৰে টানি চিঙি লৈ যায় জীৱনত প্ৰথমবাৰ ট্ৰেইনত উঠি হোৱা এনে অভিজ্ঞতা মোৰ বাবে বৰ ভয়ংকৰ আছিল যিহেতু অকলে যাত্ৰা কৰিছিলোঁ যথেষ্ট মনত ভয় সোমাইছিল এই মহিলাগৰাকীয়ে ডিঙিত কিছু আঘাটো পাইছিল চোৰটোৱে চেইনডাল চিঙি ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰোঁতেই জাঁপ মাৰ নামি গুচি গ'ল মই মোৰ কাণত থকা সোণৰ ফুলিযোৰ লাহেকৈ খুলি বেগত ভৰাই থ'লোঁ কিজানি মোৰ ফুলিযোৰটো চোৰৰ চকু পৰে আঙুলি সোমোৱাই কেনেবাকৈ টানি নিলে মোৰ কাণখন ছিঙিব ফুলিযোৰ যোৱাত মোৰ বিশেষ দুখো নাথাকিব সেইবাবে ভয়তে মনে মনে বহি থাকিলোঁ মহিলাগৰাকীয়ে টিকেট সংগ্ৰহ কৰা লোকজনক এই বিষয়ে অৱগত কৰে যদিও তেওঁ ষ্টেশ্যনলৈ ফোন কৰা বুলি আমাক জানিবলৈ দিয়ে কিন্তু ষ্টেশ্যনত তেনে কোনো চোৰ বিচাৰি পোৱা নগ'ল বুলি পাছত আমাক জনায় এয়াই আছিলে প্ৰথম ৰেলেৰে যাত্ৰা কৰোঁতে হোৱা মোৰ এটা ডাঙৰ অনুভৱ